অসম এখন কৃষি প্ৰধান ৰাজ্য় অসমত বহুতো ধৰণৰ খেতি কৰা হয় অসমত বহুতো শিক্ষিত নিবনুৱা ল'ৰা ছোৱালী অৰ্থাৎ যগ যতীসকল নিবনুৱা সমস্য়াত ভোগা দেখা যায় যাৰ কাৰণে কৃষিও এক অন্য় এক জীৱিকা পথ হিচাপে তেওঁলোকে বাচি লৈছিল কৃষকসকলে কৃষিৰ লগে লগে অন্য় ব্য়ৱসায় কৰিব পাৰে আৰু এই ব্য়ৱসায়সমূহৰ ভিতৰত হৈছে তেওঁলোকে হাঁহ কুকুৰা পুহিব পাৰে দোকান দিব পাৰে ব্ৰয়লাৰ ফাৰ্ম খুলিব পাৰে আদি বহুতো ধৰণৰ ব্য়ৱসায় পথ তেওঁলোকে বাচি ল'ব পাৰে